অঁ হেল্ল' অঁ হয় হয় কওকচোন কি সহায় লাগিছিল কওকচোন বাইদেউ অঁ কওক কওক ঠিক আছে মই চিন্তা কৰি আছোঁ বাইদেউ আপুনি কওকচোন কি কি তেওঁক মানে ধৰি লওক কেনে ধৰণ কেনেকুৱা ধৰণৰ নিৰ্যাতন কৰে কওকচোন বাইদেউ নিশ্চয় পাৰিম আমি ধৰি লওক আমি এতিয়া ধৰি লওক তেওঁ আমি ধৰি লওক নিজে নিজে অকলেই মানে ধৰি লওক হেৰি আমি অকলে ধৰি লওক ধৰি লওক আমি তেওঁ মানে আমাৰ ওচৰলৈ আহিব লাগিব বাইদেউ তেওঁ আমাৰ ওচৰলৈ আহিব লাগিব ধৰি লওক আমাৰ ওচৰলৈ আহিব লাগিব যে ক'ব লাগিব যে বাইদেউ আমাৰ এনেকুৱা এনেকুৱা হৈছে ধৰি লওক আজিকালি এনেকুৱা হৈছে মানে কথাবিলাক ধৰি লওক নিৰ্যাতন কৰে বুলি ক'ব মুখতে কিন্তু যেতিয়া নেকি আমি ৰাইজসকল ধৰি লওক আমি মহিলাসকল লগ লাগি ধৰি লওক আমি যাওঁ তেতিয়া কি হয় তেতিয়া কি হয় নাই কৰা বুলি কৈ দিয়ে নাই আপুনি সেইকাৰণে আপুনি অঁ মোৰ ওচৰলৈ আহিব লাগিব আৰু মই আমি তেতিয়া সকলো আমি পাৰিম সকলো পাৰিম কৰিবলৈ তেওঁক আমি মহিলা পুৰুষজনে ধৰি লওক খুব শাৰীৰিকভাৱে নিৰ্যাতন কৰিছে তেওঁ আমি মহিলাসকল গৈ পিনে তেওঁক ধৰি লওক আমি বচাব পাৰিম আমি ধৰি লওক বুজাই বহাই ল'ব পাৰিম

গম পাইছেনে আৰু মানে ধৰি লওক কৰিব পাৰিম যদি চাকৰি নকৰে ধৰি লওক তেতিয়াও আমি চৰকাৰৰ ফালৰ পৰা বহুত সুবিধা আছে এনেকুৱা

তেওঁক মানে কিবা এটা ধৰি লওক আমি ধৰি লওক প্ৰশিক্ষণ আদি দি পিনে ধৰি লওক আমি সিহঁতক তাইক স্বাৱলম্বী কৰি লওঁ সেই প্ৰশিক্ষণ দি পিনে তাইক মানে ধৰি লওক আমি সেইটোৰ ওপৰত মানে আ আমি ধৰি লওক মহিলাসকলে ধৰি লওক

অঁ পাৰিব ধৰি লওক আৰু ধৰি লওক আমি আজিকালিতো দেখিছেই পুলিচক পুলিচক যদিও দিওঁ পুলিচে ভালকে নাচায় ধৰি লওক এই বিৰোধী পাৰ্টীয়ে গৈ পিনে ধৰি লওক বিৰোধী পাৰ্টীয়ে গৈ পিনে ধৰি লওক পুলিচক টকা চকা দি দিয়ে তেতিয়া ধৰি লওক এই মানুহজনী মানে নিজে মানে সেইখিনি যিখিনি ধৰি লওক উদ্ধাৰ হ'ব লাগে সেইখিনি নহয় হয়নে আজিকালি আগত যি কৰিছিলে কিন্তু আজিকালি যে কোনো সাৰি যাব নোৱাৰে কাৰণ ক'লে আমাৰ মহিলাসকল জাগ্ৰতো হৈছে আৰু জাগি যাব জাগি আছে ধৰি লওক আমি মানে যিটো সমাধান কৰি পিনিহে আমি মহিলাসকল আগবাঢ়িছোঁ ধৰি লওক আমি এইবিলাক মানে ধৰি লওক নিৰ্যাতন খাবলৈ আজিকালি কোনো মানে সাজু হৈ থকা নাই গ'ম পালে নে আজিকালি অলপ সমস্যাটো হেৰি আমাক এতিয়া চৰকাৰে ধৰি লওক আমাক কি কি সুবিধা দিছে জাগ্ৰত মহিলাক ধৰি লওক অৰুণোদয় দিছে অৰুণোদয় যাৰ নেকি ৰেচন কাৰ্ড দিছে এতিয়া নতুনকৈ ৰেচন কাৰ্ড দিছে ৰেচন কাৰ্ডৰ লগত আমাক চাউলখিনিটো পাবই লগতে চেনি পাব লগতে দালি পাব আৰু সেইখিনিতটো আছেই ৰেচন কাৰ্ডগৰাকীয়ে আকৌ স্বাস্থ্যৰ কাৰণেও ধৰি লওক আয়ুস্মান ভাৰত কাৰ্ড আছে পাঁচ লাখ টকালৈকে এবছৰত মানে ধৰি লওক সেই মহিলা গৰাকীয়ে পাব এইবিলাক আমি সুবিধাখিনি তাইক দি দিব লাগিব গম পাইছেনে আৰু লগতে মানে ধৰি লওক বিধৱা ঘৰলৈ উভতি অহা মানুহ অৰুণোদয় দিয়ে অৰুণোদয় দি আমি স্বাৱলম্বী কৰিব লাগিব তাইক ধৰি লওক আমি মহিলাই যদি মহিলাৰ সহায় নকৰোঁ আমি আমি ৰখাতলে যাম গম পালে ন আমি মহিলা সদায় নিজৰ মহিলাৰ কাৰণে চিন্তা কৰিবই লাগিব কাৰণ আমি মহিলা যদি বিৰোধী হৈ যাওঁ আমি নহ'ব সেই মানুহ বাবে আমি ৰক্ষা কৰিবই লাগিব কি কাৰণে ধৰি লওক এই মানুহজনী ইমান শাৰীৰিক নিৰ্যাতন কৰে কওকচোন বাইদেউ

ঠিক আছে বাইদেউ অঁ মোক যোগাযোগ কৰিব যদি বিপদত পৰে তেওঁ আকৌ মোক ভালদৰে আপুনি গৈ পিনি চব সকলো ঠিক কৰি দিম ঠিক আছে বাইদেউ অঁ ঠিক আছে